হয় আমি যেতিয়া ফাৰ্ষ্ট প্ৰথম ষ্টেজত যাওঁ আৰু পাৰফৰ্ম কৰিবলৈ দিয়া যায় আমাক আমি বহুত ভয় কৰোঁ ময়ো কৰিছিলোঁ ভয় কৰিছিলোঁ বাৰু কিন্তু লাইক ইমান এটা ভয় নাছিলে মানে মোৰ এক্সাইটমেণ্ট আছিলে ফূৰ্তিত আছিলোঁ মই মোৰ গান গোৱাত মানে ইণ্টাৰেষ্ট আছে আৰু নচাৰ ক্ষেত্ৰতো বহুত ইণ্টাৰেষ্ট আছে সেইকাৰণে মানে মই ভয়তকৈ এক্সাইটমেণ্ট বেছি আছিল যে মোৰ প্ৰথম পাৰফৰ্মেন্স কেনেকুৱা যাব আৰু মানুবিলাকক চাই পিনে মই বহুত মানে ফাৰ্ষ্ট অ'ফ অ'ল নাৰ্ভাচ হৈছিলোঁ বাত ইহঁতৰ তালি বজোৱা হেৰি মোৰ লগত নাচি থকা দেখি পিনে মই বহুত সুখী আৰু এটা কন্ফিডেন্স লেভেল পাইছোঁ যাৰ লগত মই বহুত মানে পাৰফৰ্ম কৰাত মোৰ একো ভুল নহ'ল আৰু মই ভালকৈ মোৰ পাৰফৰ্মেন্সটো দিব পাৰিছোঁ আৰু তাৰপিছত মোৰ বহুত ষ্টেজৰ মই প্ৰ'গ্ৰাম কৰিছোঁ আৰু লাইক নচাৰ ক্ষেত্ৰত মই ৰিয়েলিটি শ্ব'ও গৈছিলোঁ ইণ্ডিয়াজ বেষ্ট ডান্সাৰ বুলি তাতে মই কলকাতা লেভেলত গৈছোঁ তাৰপিছত মুম্বাই লেভেলত যোৱা নাই মই এতিয়া তাৰপিছত মই এতিয়া কটন কলেজত পঢ়ি আছোঁ আৰু বাকী মোৰ কাল্চাৰেল ক্ষেত্ৰত বহুত ইণ্টাৰেষ্ট আছে সেইকাৰণে ষ্টেজ প্ৰ'গ্ৰাম বহুত কৰোঁ আৰু মোৰ ভয় এটা আছিল প্ৰথম প্ৰথম কিন্তু মানে তাৰপিছত যে এক্সপেৰিয়েন্স লেভেল বাঢ়ি গ'ল তাৰপিছত মোৰ ভয়টো কমি গ'ল আৰু সেয়ে কথা যদি গান গোৱা বা ডান্স কৰা কিবা এটা পাৰফৰ্মেন্স দিয়ে প্ৰথম প্ৰথম নাৰ্ভাচনেছ আহে তাৰপিছত এক্সপেৰিয়েন্সৰ লগত তোৰ ক্ষমতা বাঢ়ি যায় আৰু মানে ভালকৈ আপোনাৰ টেলেণ্টটো এক্সপ্ৰেছ কৰিব পাৰি আৰু ময়ো বহুত ষ্টেজ প্ৰ'গ্ৰামত মোৰ ভুল হৈছিল মই কেতিয়াবা মোৰ আৱাজটো আট্কি গৈছিল বা এই মাইকৰ প্ৰব্লেম এনেকুৱা বহুত অৱস্থা পাইছোঁ কিন্তু তথাপিও মই গান গোৱা এৰা নাই আৰু নচা এৰা নাই আৰু মই নেৰোঁ বিক'জ এইটো ক্ষেত্ৰত মই বহুত এন্জয় পাওঁ আৰু মোৰ নিজৰ ফিলিংছ বাহিৰত আহি যায় আৰু যোনটোৰ যোনটোৰ কাৰণে মোৰ মোৰ নিজৰ প্ৰব্লেমছবোৰ মই পাহৰি যাওঁ ফাইভ মিনিট্ছৰ কাৰণে যদি মই গান গাওঁ মোৰ এসপ্তাহ কি দুখ চলি আছিল সেইটো মই সব পাহৰি যাওঁ সেইকাৰণে ষ্টেজত যাই পিনেও মই এইটো মেথদেই এপ্লাই কৰোঁ যে মোৰ সব দুখবোৰ মোৰ মানে গান গাই পিনে মই দূৰ কৰি দিওঁ আৰু গান গাই পিনে মই নিজৰ ফিলিংছটো এক্সপ্ৰেছ কৰোঁ আৰু যদি মই খং কৰোঁ কেতিয়াবা তেতিয়াও মই গান গাই পিনে চৰ্ট আউট কৰি লওঁ আৰু মোৰ ষ্টেজ প্ৰ'গ্ৰামত যাই পিনে এনেকুৱা এটা অনুভৱ পাইছোঁ যোনটোত মই বহুত সুখী হৈছোঁ আৰু মই জীৱনত এ এনেকৈয়েই গান গাই থাকি পিনে ষ্টেজত বা য'তেই নহওক মই গান গাই পিনে মানুহবিলাকক মোৰ নিজৰ টেলেণ্টটো দেখাম আৰু নাৰ্ভাচনেছ আহিলেও মই গানৰ থ্ৰোৱেদি মই মানে মোৰ কনফিডেন্স লেভেলটো বনাই থাকিম আৰু সেয়াই আৰু